হেল্ল' মই উৰ্মিলা বৰুৱাই কৈছিলোঁ মই আপোনালোকৰ শ্ব'পিং কাৰ্ডত কেইটামান খোৱা বস্তু যোগ কৰি ৰাখিছিলোঁ সেই বস্তুকেইটা মই এতিয়া প্ৰয়োজন হোৱা নাই আৰু ল'বলৈও অসুবিধা হৈছে গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি মোৰ কাৰ্ডলৈ গৈ সেই খোৱাবস্তুকেইটা আঁতৰাই দিব পাৰিব নেকি